আমাৰ নগৰত লাইব্ৰেৰী আছে আমাৰ ছাব ডিভিজনেল পুথিভঁৰাল মানে মহকুমা ভিত্তিত পুথিভঁৰাল আমাৰ ঘৰৰ নিচেই কাষতে আছে গতিকে তাৰপৰা আমি বহুত ভাল ভাল কিতাপ আনি পেলাই পঢ়োঁ বিশেষকে মই লাষ্ট যোৱা এক বছ এবছৰৰ ভিতৰত বা কেইবাখনো গুৰুত্বপূৰ্ণ কিতাপ পঢ়িছোঁ তাত বিভিন্ন ধৰণৰ বিশেষকৈ মই ন'ভেলবিলাক পঢ়িছো মৰিয়ম বুলি এটা আফগানী ন'ভেল পঢ়িছোঁ এনেকে মৰে অসম জীয়ে কোন অসম বুৰঞ্জী এনেধৰণৰ বিভিন্ন ধৰণৰ কিতাপ পঢ়া হয় আৰু বিশেষকে মই কিন্তু এনেই মানে বুৰঞ্জীভিত্তিক যিবিলাক ন'ভেল লিখা আছে যেনে আলফাৰ ওপৰত ভিত্তি কৰি পেলাই লিখা ন'ভেল মৰে অসম জীয়ে কোন কেনেকে এজনী ছোৱালীৰ কৰুণ কাহিনীটো আফগানিস্তানৰ উত্থানৰ তালিবানীসকলৰ উত্থানৰ সময়ত মৰিয়ম নামৰ ছোৱালীগৰাকীৰ যিটো জীৱন কাহিনী আছিলে সেই সেই উপন্যাসখন বিপন্ন জাহাজৰ এক নাৱিকৰ কাহিনী এনেধৰণৰ কু কিতাপবিলাক মই পঢ়িছোঁ যোৱাবাৰ কিন্তু এইবছৰ তেনেকুৱা ধৰণৰ কিতাপ পঢ়া নাই মই বিশেষকে এতিয়া ব্ৰহ্মকুমাৰীৰ লগত সম্পৰ্কিত হৈ শিব বাবাৰ ওপৰত ভিত্তি কৰা যিখিনি কিতাপ আছে সত্য গীতাৰ ওপৰত ভিত্তি কৰি যিবিলাক কিতাপ আছে সেইবিলাক কিতাপ পঢ়ি আছোঁ কিতাপ পঢ়ি ভালপোৱা বিশেষকে এতিয়া ধৰ্মমূলক কিতাপ ধৰ্মৰ ঠিক নহয় এইটো এইটো লাইফষ্টাইল হয় জীৱন পদ্ধতিৰ এটা কিতাপবিলাক তেনেধৰণৰ কিতাপ পঢ়ি ভালপোৱা হয় আৰু